মোবাইলৰ মোবাইলৰদ্বাৰা আমি বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ কৰিব পাৰোঁ মোবাইলৰদ্বাৰা আমি এটা চোকত বহি পৃথিৱীৰ সকলো কথা জানিব পাৰোঁ বিভিন্ন নলেজ গ্ৰহণ কৰিব পাৰোঁ বিভিন্ন কোৰ্চ পঢ়িব পাৰোঁ মোবাইলৰদ্বাৰা এটা কোণাৰপৰা এটা কোণত থকা মানুহৰ লগত কথা পাতিবও পাৰোঁ